ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীতৰ বিষয়ে মই খুবেই ভাবোঁ খুব ভাল পাওঁ চলচ্চিত্ৰ সামাজিক চলচিত্ৰ চাই ভাল পাওঁ সংগীতৰ সংগীতৰ ক্ষেত্ৰতো মই সংগীত শুনি খুবেই ভাল পাওঁ আৰু মই সামাজিক চিনেমা চাই খুব ভাল পাওঁ মোৰ প্ৰিয় অভিনেতা হৈছে যতীন বৰা অভিনেত্ৰী হৈছে গায়ত্ৰী মহন্ত আৰু মই আটাইতকৈ বেছি উপভোগ কৰা চিনেমা গানবোৰ হৈছে হিয় দিয়া নিয়া নহ'লে পৰিচয় হিয়াৰে এনে ধৰণৰ বহুতো গান শুনি মই খুব ভাল পাওঁ